প্ৰত্যেক দিনাইটো ঘৰত আহাৰ খোৱাটো হয়েই তথাপিতো লগৰ সমনীয়াৰ লগত ধৰক বিভিন্ন ধৰণৰ উৎসৱে পাৰ্বণে বা বিয়া বা পিকনিক সেইবোৰ আহাৰ গ্ৰহণ কৰি বহুত ভালেই লাগে দূপৰীয়াও আহাৰ গ্ৰহণ কৰিব পাৰি ৰাতিও আহাৰ গ্ৰহণ কৰিব পাৰি কিন্তু বিশেষতে ৰাতি যেতিয়া খানা এটা খোৱা হয় ৰাতি বহুত পৰলৈকে মানে আমাৰ সেই খানাটো বনোঁৱা কৰাৰ ওপৰতে বা বিভিন্ন ধৰণৰ ধেমালী ধেমালীৰ মাজেৰে আমি এই খানাটো খোৱা বোৱা কৰোঁ তাত আপোনাৰ বিভিন্ন ধৰণৰ কেতিয়াবা কে কাজিয়াও হয় কিবা কথাত কেতিয়াবা ধৰক আপোনাৰ বস্তুৰ নাটনিও হয় কিছুমানে বেছিকৈও খায় তাৰ প্ৰতিও তেনেকুৱা হয় কেতিয়াবা আপোনাৰ এনেকুৱা হয় বস্তু গোটোৱা কম হয় কিন্তু ইটো সিটোকে আহোঁতে আহোঁতে তাতকৈ মানুহ সৰহ হৈ যায় তাৰ ফলতো কেতিয়াবা প্ৰব্লেম হয় তথাপিতো একেলগে খোৱাৰ যিটো মজা সেই মজাটো এই খানা বা বনভোজত সেইটোৰ আমোদটো বৰ সুকীয়া থাকে সেই সেই যিটো আপোনাৰ একেলগে খোৱাৰ যিটো এটা হাবিয়াস সেইটো এটা সেইটোৱে কিন্তু আমাৰ মানুহৰ জীৱনত বহুতখিনি প্ৰভাৱান্বিত কৰে কাৰণ সেই এটা যিটো ফূৰ্তি ফূৰ্তি সেই আনন্দ এই আনন্দ দিন মুহূৰ্ততে মানুহক বহুত দিন আগুৱাই লৈ যায় কিন্তু